অসমীয়া মানুহে অসমীয়া নোকোৱা লোকসকলৰ সৈতে যোগাযোগ কৰোঁতে সচৰাচৰ হিন্দী ভাষাই ব্যৱহাৰ কৰে কিন্তু হিন্দী ভাষাও অসমীয়া লোকসকলৰ কাৰণে অলপ কষ্টকৰ হয় তথাপিও আজিকালি টিভিৰ মাধ্যমত বা মোবাইলৰ যোগেদি তেওঁলোকে বহুত বহুত অসমীয়া মানুহে আমি শিকিছোঁ যে হিন্দী কেনেকৈ ক'ব লাগে সেইকাৰণে বেলেগ মানুহৰ সৈতে যোগাযোগ কৰোঁতে প্রায় হিন্দী কোৱা হয় আৰু যিসকলে হিন্দীও নুবুজে তেওঁলোকক ইংৰাজীৰ লগতে যোগাযোগ কৰিবলৈ চেষ্টা কৰা হয় পৰাপক্ষত ভগা ভগা ইংৰাজী হ'লেও বা ভগা ভগা হিন্দী হ'লেও আমি সেই হিচাপে আমি অসমীয়া নোকোৱা লোকসকলৰ সৈতে যোগাযোগ কৰোঁ